হেল্ল' হয় অ' দাদা মই মানে কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ এই আপুনি বাৰু মানে বাছ ড্ৰাইভ কৰে নেকি আপুনি বাছ চলাই নেকি হয় আপুনি মানে ৰিজাৰ্ভত যায়নে অঁ এনে আপুনি মানে কলৈকে হয় মোৰ মানে ভাড়া এটা আছিল এনেই হেৰি মই আপোনাৰ আমাৰ মই মৰিগাঁৱৰ পৰাই কৈছিলোঁ আমাৰ মানে মৰিগাঁও মানে টাউনৰ ওচৰতে হয় মোৰ ঘৰ আপোনাৰ ঘৰো জানো মানে মানে মৰিগাঁও নহয় জানো হয় হয় হয় হয় মই মানে আপোনাৰ মই আপোনাৰ ইয়াৰ পৰা মানে এটা মানে তীৰ্থযাত্ৰাৰ দৰে হ'ব বুলি ক'ব পাৰি মানে প্ৰথমতে আপোনাৰ মানে আমাৰ যিটো মানে গুৱাহাটী হয় নহয় গুৱাহাটী আমাৰ যিবিলাক মানে মন্দিৰ আছে গোটেই মন্দিৰখিনি চোৱা হ'ব মানে আমাৰ গাঁৱৰ মানে ধৰি লওক বয়োজ্যেষ্ঠ লোকসকলক নিয়া হ'ব মানে বয়সস্থ লোকসকলক গোটেই মানে ভ্ৰমণ কৰাৰ দৰে হ'ব গতিকে কমেও আপোনাৰ বিশ পঁচিছজন মান মানুহ হ'ব চাগে আপুনি এনে মানে আপোনাৰ আল্ট্ৰাখনত মানে হেৰি কিমান আছে ছিট কেপাচিটি

ঠিকেই আছে তেতিয়াহ'লে মই হেৰি মানে আপোনাৰ মানে সোতৰ অক্টোবৰ মানে যাম বুলি ভাবিছোঁ আপুনি মানে ফ্ৰী হ'বনে সোতৰ অক্টোবৰ মানে

অঁ এতিয়া এনেই মই আপোনাক ফোন কৰিছোঁ এনেই মানে এই বাছখনৰ কথা সুধিবৰ কাৰণে মানে আপোনাকে মানে ফোন কৰিব লাগিবনে নে আপোনাৰ কোনোবা আৰু আছে মালিক বেলেগ অঁ অঁ বাকী এনে ভাড়াটো কিমান ল'ব এনেই হয় হয় আচ্ছা হয় এনে আপুনি কওকচোন বাৰু মানে আপুনি অভাৰঅল এনেই আপোনাৰ সাত হেজাৰ মান টকাত হ'বনে চাগে নহ'ব ন ঠিক আছে বাৰু সেইটো আমি পিছত দামটোৰ কথা পাতিম বাকী এনে আৰু এটা কথা জানিব লগা আছিলে আপুনি ৰাতি মানে দেৰিলৈকে আপুনি বাছখন মানে বাছ মানে আপুনি মানে ড্ৰাইভ কৰে নে নকৰে চলাই নচলাই হয় মোৰ মানে অলপ মানে হয় কেতিয়াবা আমাৰ এনেকুৱা অৱস্থাও হয় মানে ৰাতি মানে দেৰিও হ'ব পাৰে ন ঘূৰি অহা গতিকে তাকে সুধিছোঁ আপুনি ৰাতি দেৰিলৈকে কাম কৰে নে নকৰে বা অঁ ঠিকেই আছে তেতিয়াহ'লে ঠিক আছে দাদা মই তেন্তে আপোনাক ফোন কৰিম বাৰু মানে এই মানে দামটোৰ বিষয়ে সুধিম মই আপোনাক হা

অঁ ঠিক আছে তেন্তে ৰাখিছোঁ হা